আমাৰ চিকিৎসালয়ত এক্স ৰে চিটি স্কেন এম আৰ আই এইবোৰ আছে কিন্তু মই মোৰ সৰু ডাঙৰ অসুখ দেখাবলৈ ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ যাওঁ তাত মেচিনবোৰ ভাল চিকিৎসা পদ্ধতিও উন্নত মোৰ কেবাটাও অসুখ তাত ভাল হৈছে যিহেতু হাই ব্লাড প্ৰেছাৰ থকা মানুহ মই গতিকে মোৰ চিটি স্কেন প্ৰস্ৰাৱ তেজ পৰীক্ষা এইবোৰ চব ডিব্ৰুগড়তে দেখুৱাওঁ তেওঁলোকৰ ওপৰত মোৰ বিশ্বাসো আছে ইয়াত এবাৰ মোক ভুল ট্ৰিটমেণ্ট কৰিছিল সেইবাবে ইয়াত মই নেদেখুৱাওঁ মই ভাবোঁ বেমাৰত বিশ্বাসেই আদিৰ মূল